গাঁৱত খেলা কেইটামান খেলৰ নাম যেনে কাবাডি খেল হয় লুডু খেল হয় কেৰম খেল হয় ক্ৰিকেট খেল হয় ফুটবল খেল হয় কাবাডি খেল আমি খেলোঁ কাবাডি খেল খেলোঁতে আমাৰ দহজন দহজনকৈ খেলুৱৈ লাগে সেই দহজন খেলুৱৈয়ে এজন দহজন খেলুৱৈয়ে প্ৰথমতে এটা টীমত থাকে আৰু দহজন খেলুৱৈ বিপৰীত টীমত থাকে তেনেদৰে ক্ৰিকেট খেল খেলা হয় ক্ৰিকেট খেলতো এঘাৰজনকৈ ক্ৰিকেটাৰ থাকে